পাঠক হিচাপে অনুবাদ সাহিত্যত মোৰ বিশেষ ৰুচি আছে ৰুচি আছে যদিও কিছ বহুত মানে নিৰ্বাচিত অনুবাদ সাহিত্যহে মোৰ পঢ়াৰ আচলতে অভিজ্ঞতা হৈছে তাৰে ভিতৰত কিছুদিন আগতে মই এখন অনুবাদ চুটি গল্পৰ সংকলন পঢ়িছিলোঁ সংকলটোৰ নাম আছিল জীৱনৰ অন্য এক নাম এই সংকলটোত ভাৰতৰ বিভিন্ন ভাষাৰ উৎকৃষ্ট বিভিন্ন চুটি গল্পৰ অনুবাদ সংকলিত হৈছে ভাৰতৰ বিখ্যাত চুটি গল্পকাৰ মুঞ্চী প্ৰেমচন্দ ৰবীন্দ্ৰ নাথ ঠাকুৰ ভীষ্ম চাহানী ইত্যাদি প্ৰখ্যাত গল্পকাৰসকলৰ গল্প এই অনুবাদ সংকলটোত সংকলিত হৈছে অনুবাদ গোটেই কাৰ্যটো সমাপন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ নীৰাজনা মহন্ত বেজবৰাই সাধাৰণতে দেখা যায় আমি সাধাৰণ যিবিলাক অনুবাদ আচলতে পঢ়োঁ এই অনুবাদবিলাকত লেখকৰ যিকোনো এটা ভাষাত থকা দখলে কেতিয়াবা সাহিত্যক অনুদিত সাহিত্যক আচলতে একঘেয়ামি কৰা পৰিলক্ষিত হয় কিন্তু অনুবাদিকা হিচাপে নীৰাজনা মহন্ত বেজবৰাই যিহেতু সকলো গল্প হিন্দী ভাষাৰ পৰা অনুবাদ কৰিছে অনুবাদিকাৰ আচলতে হিন্দী আৰু অসমীয়া দুয়োটা ভাষাতে বিদ্যায়তনিক ডিগ্ৰী থকাৰ লগতে তেখেতে খুব দক্ষতাৰে দুয়োটা ভাষা জানে সেইবাবে অত্যন্ত উৎকৃষ্ট ধৰণৰ হৈছে অনুবাদটো সেই বুলি ক'ব পৰা যায় আচলতে অনুবাদ কাৰ্যটোৱেই হৈছে ভাষা জ্ঞানৰ এটা খেল এই অনুবাদ সংকলনটোত সংকলিত প্ৰতিটো গল্পই লেখিকাই প্ৰথমে নিজৰ অন্তৰত ধাৰণ কৰিছে তাৰ পিছত তেওঁ ব্যক্ত কৰিছে গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে অনুবাদটো উৎকৃষ্ট হ'বই খুব সুন্দৰভাৱে লেখিকাই গল্পসমূহ আত্মসাৎ কৰিব পাৰিছে এই বাবেই কোৱা হৈছে যে কিছু কিছু গল্পত সাধাৰণতে এতিয়া উদাহৰণ হিচাপে মুঞ্চী প্ৰেমচান্দৰ কিবা গল্প এটা আছে অনুবাদখনত সেই গল্পটোত আমি যদি প্ৰথমৰ পৰাই পঢ়ি যাওঁ হয়তো অসমীয়া গল্পৰ দৰেই লাগিব মুঞ্চী প্ৰেমচন্দে লিখা অসমীয়া গল্প এনেধৰণৰ লাগিব কিন্তু যেতিয়া আমি দেখা পাওঁ যে তাত নামবিলাক আমি দেখা পাওঁ যে নামবিলাকটো সাধাৰণতে অসমীয়া নাম নহয় সেইবাবে আমি সেইবিলাক ক্ষেত্ৰতহে আমি গম পাওঁ যে এয়া আচলতে আমি অনুদিত সাহিত্যহে পঢ়ি আছো আচলতে অনুদিত সাহিত্যৰ অনুবাদকৰ কৃতিত্ব সেইখিনিতেই সংস্কৰণটোত ভাৰতীয় ভাষাৰ গল্পসমূহ অনুবাদৰ বাবে নিৰ্বাচন কৰাৰো এটা বিষয় অনুবাদিকাই কৈছে যে যিসমূহ গল্পই ভাৰতীয় জীৱনক প্ৰতিনিধিত্ব কৰে আচলতে ভাৰতীয় জীৱন নো কি মানুহৰে জীৱন মানুহৰ যি কাৰ্যকলাপ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতীয় মানুহৰ কিছু পৰিমাণে ভিন্ন ভিন্ন বুলি এইবাবেই কোৱা হৈছে যে ভাৰতীয় জীৱনৰ কিছুমান বৈশিষ্ট্য আছে যেনে ধৰক সৰু এটা উদাহৰণ কৃষিপ্ৰধানতা ভাৰতবৰ্ষত ভাৰতবৰ্ষৰ প্ৰায়ভাগ ৰাজ্যই কৃষি প্ৰধান এই কৃষি প্ৰধানতাই আচলতে ভাৰতীয় যি মানুহ সেই মানুহৰ চৈতন্য প্ৰতিফলিত কৰে প্ৰকাশিত কৰে গতিকে ক'ব লাগিব যে এই দিশবোৰ আমাৰ জীৱনৰ সৈতে জড়িত বাবেও হয়তো লেখিকাই অনুবাদ সুন্দৰ কৰিছে আৰু আমাৰ পঢ়ি অনুদিত সাহিত্য পঢ়া যেন বোধ হোৱা নাই এতিয়া মই ক'ব খুজিছোঁ আমাৰ অসমীয়া ভাষাৰ এখন গ্ৰন্থৰ কথা ভাৰতীয় সাহিত্য সাধাৰণতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভাৰতীয় সাহিত্যৰ বিধা হৈছে যে ভাৰতীয় নাটক আমাৰ অসমীয়া সাহিত্যৰ অন্যতম এজন কাণ্ডাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত পাৰিজাত হৰণ নাটকখন মই আচলতে ভাৰতৰ বিভিন্ন ভাষালৈ অনুবাদ হোৱাটো বিচাৰোঁ বা পৃথিৱীৰ ভাষালৈ ইংৰাজী ভাষালৈ অনুদিত ৰূপত প্ৰকাশ পাইছে কিন্তু ইয়াৰ প্ৰচলনটো যিহেতু ইমান বহু পৰিমাণে হোৱা নাই গতিকে মই এই যি পাৰিজাত হৰণ নাটকখন এই নাটকখনৰ অনুদিত ৰূপ বিশ্বলৈ বিয়পি পৰাটো বিচাৰোঁ কাৰণ পাৰিজাত হৰণ এনে এখন নাটক যিখন নাটকৰ যোগেদি শ্ৰীমন্ত শংকৰদেৱে কেইবাটাও বিভিন্ন প্ৰসংগক একেটা সময়ৰ যি বেষ্টনী একেটা সময়ৰ বেষ্টনীত আচলতে বান্ধিছে সেয়া পাৰিজাত হৰণ কৃষ্ণৰ এইফালে নৰকাসুৰ বধ এই এই কাহিনীবিলাকৰ আচলতে ঘটনাক্ৰমৰ বহু পাৰ্থক্য আছে বহু দিনৰ মানে ডিফাৰেন্স আছে মাজত গতিকে এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ তাৰ তাৰ লগত আৰু বিভিন্ন প্ৰসংগ আছে সেই প্ৰসংগবিলাক সেই সময়ৰ সময়ক একেলগে বান্ধিব পৰা দক্ষতাক আচলতে মই বিশ্বৰ মানুহে জনাটো উচিত বুলি ভাবোঁ সেইবাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এই পাৰিজাত হৰণ নাটকখন পৃথিৱীৰ ভাষালৈ পৃথিৱীৰ সকলোৱে পঢ়িব পৰা এটা ভাষালৈ অনুদিত হৈ প্ৰচলন হ'ব লাগে বুলি মই অনুভৱ কৰোঁ